হেল্ল' হেল্ল' অঁ এই হেৰি কলিতানী বাইদেউ নেকি হেল্ল' কলিতানী বাইদেউ নেকি অঁ এ মই আপোনাৰ লগত এটা কথা আছিলে মানে মই আপুনি কাপোৰ চিলাই ভাল চিলাই বুলি শুনিছোঁ মোৰ মে মেখেলা চাদৰ এযোৰ আছিল আপোনাৰ তাত চিলাই কৰিব দিম বুলি ভাবিছিলোঁ দহি বটা সবখিনি কৰি দিব লাগিব ব্লাউজ আপুনি কিমানমান পৰিব বাৰু সবখিনিত অলপ কম কৰক মোৰতো চিনাকি বহুত আছে তথাপিতো আপোনাৰ তাতে দিব খুজিছোঁ ভাল হয় কাৰণে আপুনি কিবা এটা কম কৰি দিয়ক অঁ

অঁ কিন্তু মোক সোনকালে লাগে এ নহয় আপুনি চিনাকি বুলি ধৰি লওকচোন মোক সোনকালে কিবা এটা লাগে উপৰিঞ্চি দিম দিয়ক আপুনি মোক সোনকালে দিয়ক কাপোৰখিনি মোৰ মানে বিয়া আছে এ তথাপিতো আপোনাক বহুত আশা কৰিহে মই ইমান দূৰৰ পৰা যাম আপুনি মোক দিলে ভাল আছিল মই বিয়া এখন আছিল তাৰমানে ব্লাউজৰ পিচটো দিলেই নহয় অকল মোক কাপোৰযোৰ চব গোঁথা মেলা সবখিনি কৰি দিব লাগিব অঁ দি তেতিয়াহ'লে মই কালি আহিম কালিলৈ আহিম অঁ পৰহি মোৰ যে বিয়া এইখানে তাৰে পিছদিনাই বিয়া যে আপোনাক মোক কি কৰিম মই এতিয়া আপুনি মোক কিবা কৰি দিয়ক অঁ ঘৰৰ এড্ৰেছটো দিবচোন আপুনি অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মই কালি দিম বাৰু লৈ যাম কাপোৰখিনি নহয় কালি দি থৈ আহিম আপুনি মোক দুদিন পিছত দিব আৰু অঁ অঁ ঠি ঠিক আছে দিয়ক